সাৰ দিয়া শাক পাচলিতকৈ নিজে ঘৰত কৰা শাক পাচলি খালে মানুহৰ স্বাস্থ্য ভালে থাকে আৰু ৰাসায়নিক সাৰ দিয়া শাক পাচলি খালে মানে কি হয় পেটৰ অসুখ হয় বদ হজম হয় তাৰোপৰি বমি হয় তাৰোপৰি মানুহ অসুস্থ হৈ পৰে গতিকে ঘৰতে কৰি খোৱা গোবৰ সাৰ দি কৰি খোৱা শাক পাচলিয়ে মানুহক সুস্বাস্থ্য প্ৰদান কৰে আৰু খাবলৈও ভাল থৈ দিলেও দুই চাৰিদিনলৈকে ভালেই থাকে কিন্তু সাৰ দিয়া শাক পাচলি থৈ দিলে আগদিনা আনি থৈ দিলে পিছদিনালৈ লেৰেলি শুকাই গেলি পচি আদায় হয় সেইখিনি খালে আমাৰ শৰীৰত নানা ধৰণৰ বেমাৰৰ বীজাণুৱে বাহ ল'ব পাৰে সেইকাৰণে সাৰ দিয়া শাক পাচলিতকৈ নিজে ঘৰত কৰা শাক পাচলি খালে স্বাস্থ্যৰ কাৰণে উপযোগী